মোৰ সংস্কৃতিত মূল জীৱিকা মানে মই ক'বলৈ যাম যে মই সংস্কৃতি সংস্কৃতিমূলত নৃত্য কৰি খুবেই ভাল পাওঁ নৃত্যটো মোৰ কাৰণে এটি জীৱিকা মোৰ নৃত্যৰ দ্বাৰা মোৰ নিজকে অনুভৱ কৰা হয় মোৰ নিজকে সুখী পাওঁ এই এই জীৱিকাৰ পৰা মই নাভাবোঁ যে মানুহবোৰ আঁতৰি আহিছে কাৰণ আজিকালি আমি দেখিব পাওঁৱেই যে নৃত্যৰ যোগেদি মানুহে কিমান নিজৰ এই জগতখনত নিজৰ নাম কিমান ধুনীয়াকৈ কঢ়িয়াই আনিব পাৰিছে আমি সেয়া দেখিয়েই আহিছোঁ আমি কিছুমান বহুতো ভাল নৃত্যকাৰ যেনে গীতা মে'ম যোনটো আমাৰ এজন বহুত ভাল ভাৰতীয় নৃত্যকাৰ লগতে বহুতো বেলেগ নৃত্যকাৰ যেনে টেৰেঞ্চ লুইচ তেখেতসকলৰ নাম মই ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ তেখেতসকল হৈছে বহুত ভাল আ নৃত্যৰ নৃত নৃত্যজগতত বহুত নিজৰ নাম কঢ়িয়াই অনাৰ ক্ষেত্ৰত সিহঁতৰ মই ক'ব লাগিব যে সিহঁতে এটা বহুত ভাল কাম কৰি আছে গতিকে সাংস্কৃতিক জীৱনত আৰু যদি ক'বলৈ যাওঁ যোনবিলাক মানুহ গায়িকা বা গায়ক হয় তাত মই ধৰি লওক আপোনাৰ নাম মে নাম কিছুমান উল্লেখ কৰিব বিচাৰিছোঁ যেনে লতা মংগেশকাৰ ভূপেন হাজৰিকা ভূপেন হাজৰিকা আমাৰ অসমৰ অসমৰ সন্তান লগতে আমাৰ সবৰে কাৰণে এজন গৌৰৱৰ হয় তেওঁ লগতে মই ভাবোঁ যে কিছুমানে ধৰি লওক এইটো জীৱিকাৰ পৰা আঁতৰি আহিছে হয়তো সেইটোও হ'ব পাৰে যে তেওঁলোকে তেওঁলোকৰ ৰুচিটো আঁতৰি চাব পাৰে নাইবা ৰুচিৰ লগতে আপোনাৰ ধৰি লওক যে কিছুমান এনেকুৱা থাকিব পাৰে যে কাম কৰি ধৰি লওক ভাল নাইপোৱা বা যোনটো আমাৰ জীৱিকা যোনটো চলাবলৈ আপোনাৰ এটা পইচাই কম পইচাকেই মই আ ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ যোনটো হয়তো তেওঁলোকে নিজৰ জীৱিকা এইটো ৰুচি পৰা বা হেৰি পৰা চলিব পৰা নাই হয়তো সেইটো এটা কাৰণ হ'ব পাৰে যোনবিলাক মানুহে আ এইটো জীৱিকাৰ সিহঁতৰ এইটো জীৱিকাৰ পৰা আঁতৰি আহিছে হয়তো এইটো এটা কাৰণ হ'ব পাৰে মই ভাবোঁ তাৰ উপৰিও মই ভাবোঁ যে য যোনবোৰ মানুহৰ সাংস্কৃতিক এটা মূল জীৱিকা হয় সেয়ে সেইবিলাকৰ কাৰণে এইটো এটা বহুত ভাল ভাল ক'ব বিচাৰিছোঁ কাৰণ কাৰণ নিজৰ ৰুচিৰ লগতে নিজৰ জীৱিকাটো পালন সবেই কৰিব যিহেতু নাপায় কিছুমানৰ ৰুচি হয়তো বহুত বেলেগ বেলেগ যেনে কিছুমানে চিলাই কৰি ভাল পাব পাৰে কিছুমানে হয়তো আৰ্ট কৰি ভাল পাব পাৰে হয়তো সবেই সেই সবেই সেই সুযোগ নাপাবও পাৰে যে নিজৰ জীৱিকাটো পালন কৰিব পাৰক